অঁ মাটিকেইডৰা ৰুই হ'লগৈনে অঁ এই ইমানদিন লাগিছে যে অঁ মোৰ আকৌ এইবাৰ কি হ'ল মানে প্ৰথম অৱস্থাত এই বতৰ কিমান খৰাং ৰ'দ ৰ'দ ৰ'দ কঠীয়া পাৰিবই নোৱাৰি তাপা কঠীয়া খঠীয়া পাৰিলোঁ তাৰ পিছত আকৌ বৰষুণৰ প্ৰৱণতা ইমানেই বৃদ্ধি হ'ল মাটি ৰুব নোৱাৰা হ'লোঁ অঁ এতিয়া এই যেনে তেনে আমাৰ ৰুই সামৰি হ'ল তাৰপিছত এতিয়া আকৌ লাগি গৈছে মানে চেলেকা পোক সেয়া ধৰক মাৰিছোঁ বাৰু

অঁ নাই সেইখিনি দিছোঁ বাৰু সেইখিনি দিয়াৰ পিছত আকৌ এই যে আমাৰ আগৰ কেৰাচিন তেলত দুবাই পেলাই ৰছী এডাল এই চুটি ৰছীডাল বান্ধি চুঁচৰাই দিয়ে এতিয়া অঁ সেইটো কৰিবলৈ আকৌ এই কেৰাচিন তেল নাই নহয় অঁ অঁ খেতি দিছোঁ বাও আৰু বাকী অন্যান্য কি হৈছে খেতি বাতি

অঁ অঁ অঁ বৰষুণটো বাৰু অঁ অঁ আমাৰ হেৰি ফকৰা যোজনা এটা আছে নহয় ভাদৰ চাৰি আহিনৰ চাৰি মাহ পাৰিবা যিমান পাৰি গতিকে ভাদৰ চাৰি তাৰিখৰ পৰা আহিনৰ চাৰি তাৰিখৰ ভিতৰতে অঁ আমাৰ আকৌ এই তেলী নাই নহয় তেনেকুৱা এতিয়া পাচলি তেলী অকনমান উলিয়াইছোঁ কালি বৰষুণৰ কাৰণে এদিন উলিয়াওঁ শুকাই আকৌ বৰষুণ দি দিয়ে আকৌ একেটাই হয়গৈ গৈ গতিকে

অঁ আকৌ পাব লাগিব এতিয়া আমি ৱাই বন দুৱাই হৈ আছে আও বাৰু ঠিক আছে পাচলি হ'লে মাটিবি চাওঁ আনিবলৈ যাম আৰু ঠিক আছে